আমাৰ বাগিচাখনত হোৱা ফুল আৰু ফলবোৰ সাধাৰণতে ফলবোৰ মই নিজেও খাওঁ আৰু মোৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলেও খায় আৰু মোৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ লগতে মোৰ ওচৰে পাঁজৰে থকা লোকসকললৈয়ো মোৰ ফলসমূহ বিলাই দিওঁ যদিহে বেছিকৈ লাগে যেনেদৰে মোৰ বাগিচাত লগা ফলসমূহ আম বগৰী কঁঠাল মধুৰী জামু ইত্যাদিসমূহ আৰু ফুলসমূহ ফুলবোৰ মই নিজেই চিঙিলেও বেয়া পাওঁ আৰু কিন্তু আনে চিঙিলেও মই বহুত বেয়া পাওঁ কিন্তু কিছুমান কিছুমান ক্ষেত্ৰত ফুলসমূহ বাধ্যত পৰি চিঙিব লগা হয় যেনে ঘৰতেই হওক বা মন্দিৰতেই হওক পূজা পাতিবলৈ হ'লে ফুলৰ পুজ পূজাৰীক ফুলৰ দৰকাৰ হয় তেনেদৰে আমি ফুলসমূহ চিঙিব লগা হয়